দৌৰে মোৰ আত্মজীৱন আত্মযত্ন আৰু আত্মপ্ৰেমৰ অভ্যাসত বিশেষ প্ৰভাৱ পেলায় আত্মযন্ত্ৰ যত্ন এটা প্ৰকাৰ হিচাপে লগাই দিওঁ আৰু ইয়াৰ আমাৰ মঙ্গলৰ ওপৰত বহুত প্ৰভাৱ পেলায় দৌৰটোৰ এটা স্বাস্থ্যসন্মত আৰু ই এককভাৱে খেলা এটা কাৰ্য্য় দৌৰে মানুহটো স্বাস্থ্যশীল আৰু ভাল কৰি ৰাখে নতুন কামৰ মনপুতি যাবৰ কাৰণে আগ্ৰহ প্ৰকাশ কৰে দৌৰটো দৌৰে মানুহক বহুতখিনিত আগবঢ়াই নিয়ে মই দৌৰি ভাল পাওঁ ৰাতিপুৱা মই ছয় কিলোমিটাৰ দৌৰোঁ সোনকালে উঠি আৰু মোৰ স্বাস্থ্য বিশেষ ভালেই আছে মোৰ এতিয়া বয়স হিচাপত যথেষ্ট হৈছে হ'লেও মোৰ ওজন আৰু স্বাস্থ্য ওজনটো ভালেই আছে আৰু মোৰ কোনো বিশেষ বেমাৰ আজাৰ যেনেকৈ আজিকালি সচৰাচৰ দেখা ডায়েবেটিছ হাৰ্টৰ প্ৰেছাৰ এইবিলাক পৰা মই অকণমান হ'লেও বাচি আছোঁ ইয়াৰ মূল কাৰণ হ'ল মই দৌৰি থাকোঁ মই সদায় দৌৰোঁ দৌৰি দৌৰি ভাল লাগে ঘাম ওলালে ভাল লাগে আৰু মই বৰ্তমান ডক্টৰৰ ওচৰ আঁতৰ ওচৰৰ পৰা আঁতৰত আছোঁ দৌৰটো সকলোকে মই দৌৰিব কওঁ দৌৰে মানুহক হাৰ্ডি মজবুত কৰি ৰাখে আৰু চালৰ চুলি এই দাঁত গোটেইখিনি ভালে ৰাখে দৌৰে দৌৰাৰ কাৰণে মই অধিক পৰিমাণে খাদ্য খাব পাৰোঁ যিয়ে দিয়ে খাব পাৰোঁ ভাতটো বেছি জুতি বুটি দৰকাৰ নাই আৰু মই যেতিয়া পাওঁ তেতিয়া খাই দিব পাৰোঁ দৌৰ সেইকাৰণে সকলোকে মই দৌৰ দিবলৈ কওঁ দৌৰ দৌৰবিদ যেনে কাৰ্ল লুইছ আদি কৰি মহান মহান দৌৰবিদবিলাকে তেওঁলোকৰ জীৱনৰ জীৱনী পঢ়ি গম পাওঁ যে তেওঁলোকে দৌৰটো এটা মানে নিচা হিচাপে লয় আৰু ভগৱানৰ আশীৰ্বাদ বুলি ভাবে এই গতিকে মই দৌৰি ভাল পাওঁ দৌৰাৰ কাৰ্যটো সকলোৱে কৰিব লাগে আৰু ইয়াৰ মানুহৰ বিষ ওপৰত ভাল প্ৰভাৱ পেলায় গতিকে দৌৰি সকলোকে মই দৌৰিবলৈ কওঁ দৌৰাৰ কামটো ভাল দৌৰি দৌৰি মোৰ ভাগৰ নালাগে সৰুতে গৰুৰ লগত দৌৰিছিলোঁ তাৰপিছত ফুটবলৰ লগত খেলোঁতে দৌৰোঁ এনেকৈ এতিয়া বয়স হোৱাৰ লগে লগে স্বাস্থ্য ভালে ৰাখিবলৈ দৌৰাৰ কাৰ্যটো এৰি দিয়া নাই গতিকে সকলোকে মই কওঁ দৌৰিব লাগে দৌৰি দৌৰি থাকিব লাগে দৌৰি যাতে ভাগৰ নালাগে কাৰো